এতিয়া মই এতিয়া দৌৰাটো আমাৰ জীৱনত বহুত ভাল প্ৰভাৱ কৰে এতিয়া চাওক যদি আমাৰ যদি কিছু টেন্যন কিছু যদি চিন্তা ধাৰণাবোৰ যদি মথাত চলি আছে দৌৰিলে সেইবোৰ সকলো নাইকিয়া হৈ যায় মৰ্ণিং ৱাক এইবোৰ কৰিলে ৰাতিপুৱা যিটো ফ্ৰেছ হাৱা আমাৰ গাত লাগে সেইবোৰ সেইবোৰৰ কাৰণে দিনটো মানে ভালেই যায় আৰু যদি কিবা কামত যদি আমাৰ মানে মনটো যদি লগা নাই অফিচৰ কাম হওক যদি স্কুলৰ যদি পঢ়া শুনা সেইবোৰ হওক যদি যদি সেইবোৰ কৰাত যদি মানে মনটো বহা নাই তেতিয়া দৌৰিলে যিহেতু আমাৰ এতিয়া মনটো এতিয়া মনটো আমাৰ ফ্ৰেছ যেতিয়া ফ্ৰেছ হৈ পৰে তেতিয়া সেই কামতো আমাৰ মানে এতিয়া সেই কামতো আমি মানে মনটো লগাব পাৰোঁ আৰু বেলেগ বেলেগ দৃষ্টিভংগীৰে আমি সেই কামটো কৰিব পাৰোঁ আৰু দৌৰিলে আমাৰ নিজৰো স্বাস্থ্য ভালেই থাকে শৰীৰটো আগতকৈ বহুত ভাল হয় এলাহটো মৰে আমি যদি কিবা এটা কাম কৰিব খোজোঁ তাত আমি বহুত এলাহ মানে কৰোঁ এতিয়া যদি কিবা এটা কাম কৰিব লগা হ'ল তেতিয়া আমি মানে বহুত এলাহ কৰোঁ যদি আমি দৌৰোঁ আমাৰ স্বাস্থ্য যিহেতু ভালে থাকে তেতিয়া আমি এলাহও ইমান নকৰোঁ আৰু দৌৰিলে স্বাস্থ্যটো এতিয়া যিটো মানে আপোনাৰ এনাৰ্জি হওক মানে শক্তিও বাঢ়ে দেহাৰ শক্তিও বাঢ়ে আৰু হয় ময়ো ৰাতিপুৱা বহুত দৌৰোঁ ৰাতিপুৱা মৰ্ণিং ৱাক আৰু ইভিননিং ৱাক কৰোঁ এতিয়া যিটো মৰ্ণিং এতিয়া যিটো মৰ্ণিঙৰ ফ্ৰেছ হাৱাটো যেতিয়া গাত লাগে তেতিয়া মানে দিনটো বহুত ভালে কুশলে যায় আৰু দিনটো বহুত ভাল একো খেলে যায় আৰু সকলো কামতো মই মন দিব পাৰোঁ মই দৌৰা সেনেকৈ বহুত মানে জেগা আছে দেইলি দিনত মই দহ কিলোমিটাৰ দৌৰোঁ ফিল্ডত হওক ৰাস্তাত হওক মেক্স টু মেক্স মই চাৰিটা বজাত উঠোঁ চাৰিটা বজাত উঠি পেলাই ছয়টা ছয় ছয় বজালৈকে দৌৰোঁ মই মোৰ লগৰবোৰৰ লগতে হওক নহ'লে মোৰ দাদা ভাইটিবোৰৰ লগতে হওক নহ'লে মই কেতিয়াবা অকলেও দৌৰোঁ কিন্তু কোনোবা যদি লগবোৰ থাকে তেতিয়া দৌৰি মানে অলপ ভাল লাগে আৰু আৰু যদি লগবোৰ থাকে আৰু অলপ বেছি লৈ অলপ বেছি দূৰলৈকেও দৌৰি মানে ভাল লাগে এতিয়া এতিয়া যিটো এতিয়া আমি যি আমি যিমান যদি দৌৰোঁ যদি আমাৰ এই দৌৰা অভ্যাসটো যদি আগৰলৈকেও থাকে যেনেকৈ এতিয়া আছে তেতিয়া আগলৈকেও আমাৰ যিবোৰ মানে কামত ষ্ট্ৰেছ টেনচ্যন সেইবোৰ থাকিব সেই সেইবোৰ সকলো নোহোৱা হৈ যাব ইমানবোৰ টেনচন আমি ল'ব লগা নাই যদি আমি দৌৰোঁ আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আৰু নতুন নতুন আইডিয়ছ এইবোৰ মানে উলিয়াব পাৰিব আৰু দৌৰা দৌৰাটো আমাৰ জীৱনৰ এক অংশ বুলি আমি ধৰি ল'ব লাগে আৰু চাওক যদি আমি দৌৰোঁ আমাৰ স্বাস্থ্যৰ মানে যি যি বেমাৰবোৰ আছে যদি এলাহ হওক কিবাকিবি যদি আৰু আন বেলেগ যদি বেমাৰবোৰ আছে সেইবোৰ সকলো নোহোৱা হৈ যোৱাৰ চানঞ্চ আছে এতিয়া আমাৰ দেহত এতিয়া আমাৰ দেহটো মানে আমি দেখিবলৈ পাওঁ যে বহুতো ল'ৰা ছোৱালীবোৰ মানে এইকেইদিন বহুত এলাহ কৰা হৈছে যিহেতু ঘৰত বহি থাকে যদি ৰাতিপুৱা এবাৰ হ'লেও বেছি নহয় জাষ্ট এক কিলোমিটাৰ হ'লেও যদি সিহঁতে দৌৰে তেতিয়া দিনটো সিহঁতৰ ভালে যায় আৰু এলাহটো মৰে